হয় হয় অ' কৰিছোঁ পাচলি লাই মূলা বেঙেনা আলু কবি ৰঙালাও ফ্রেন্স বিন জাতিলাও দাংবডি চবেই আছে কি লাগিছিলে বাৰু আপোনাক আৰু কিহৰ দামটো মূলা কে জি বিশ টকা লাই এনেকৈ মুঠিত পাঁচ টকা সৰু সৰু ছাইজৰ তাৰপৰা ফ্রেন্স বিনৰ ত্রিছ টকা ৰঙালাও চলিছ টকা মানে ছাইজটো চাই কিছুমান পঞ্চাছ টকা তাৰপৰা আৰু বেঙেনা কে জি ত্রিছ টকা তা বিলাহী বিলাহীও আছে বিলাহী আশী টকা এতিয়া যদি সৰহকৈ লাগে চাই চিতি কিবা এটা কমাই দিব পাৰিম আৰু সৰহকৈ নিলে অ' নিব নিব পাৰিব

অ' দাংবডি আছে অ' দামটো দাংবডি ত্রিছ টকা অ' অ' আহিব আহিব যি লাগে চবেই নিব পাৰিব অ' হ'ব দিয়ক ঠিক আছে